আমাৰ নগাঁৱত আমাৰ সাংস্কৃতিক সন্ধিয়া আমাৰ ইয়াতে গা গান ঢুলীয়া নৃত্য এইগিলাখেন সাংস্কৃতিক সন্ধিয়া এইগিলাখেন আমাৰ ইয়াতে নগাঁওতো আছে আৰু সাংস্কৃতিক সন্ধিয়া হৈ থাকে আৰু আপোনাৰ বৰপেটাত বহুত শংকৰদেৱ শিশু নিকেতন নগাঁওতো আছে শংকৰদেৱ শিশু নিকেতন আৰু আমাৰ নগাঁৱত কলেজ বাউসী কলেজ আৰু হাই স্কুল শিক্ষামন্দিৰ হাই স্কুল এল পি স্কুল এনেকৈ দামোৰাবোৱা স্কুলতো আছে আৰু বাজ্ঞাও স্কুল এল পি স্কুল হাই ছেকেণ্ডাৰী এনেকৈ বহুত আছে আৰু আপোনাৰ দেবেৰাদিতো আছে স্কুল হাই ছেকেণ্ডেৰী হাই স্কুল আৰু চিকাৰবিতাতো আছে স্কুল হাই স্কুল আৰু আৰু আমাৰ বৰবিলতো আছে আপোনাৰ শিক্ষামন্দিৰ হাই স্কুল এল পি স্কুল আৰু সাংস্কৃতিক সন্ধিয়া এইগিলাখেন হৈ থাকে আৰু বৰপেটাত আপোনাৰ বহুত এম চি কলেজ আছে লাইব্ৰেৰিয়ান আছে আৰু হাই স্কুল আছে বিদ্যাপীঠ স্কুল আছে বৰপেটাততো বহুতখেন মানে হাই স্কুল শিক্ষাবিদ আৰু শংকৰদেৱ শংকৰদেৱ কলেজো আছে আৰু আপোনাৰ হাই স্কুল আৰু গান্ধৰ্বৰ হেৰি শিক্ষা সাংস্কৃতিক সন্ধিয়া হৈ থাকে আৰু আপোনাৰ আৰু শিক্ষা ডেঞ্চ এইগিলাখেন হৈয়ে থাকে বৰপেটা টাউনত আৰু আৰু আপোনাৰ প্ৰায় ল'ৰা ছোৱালীয়ে ঘৰে ঘৰে আহি ইয়াতে সাংস্কৃতিক সন্ধিয়া ইয়াতে বৰপেটাত এইগিলাখেন ডেঞ্চ প্ৰগেমগিলাখেন কৰি থাকে আৰু বৰপেটাৰ ভিতৰে ভিতৰেও বহুত স্কুল কলেজ আছে বৰপটাত হাই স্কুল শিক্ শিক্ষা আদি কৰি বৰপেটাত বহুতো ডেঞ্চ গান গায়ে থাকে আৰু তাতে বৰপেটাত এই ফাগুন চৈত মাহত দৌল উৎসৱো হয় দৌল উৎসৱটো ডাঙৰ উৎসৱ হয় গতিকে তাত বহুত মানুহ আহে হোলী গায় হোলী নৃত্য কৰে তাৰপিছত আৰু আপোনাৰ তাৰে মানুহখিনি বহুত উন্নত বা আগবঢ়া